আৰ্টৱৰ্ক বুলিবলৈ ক'লে কিছুমান আৰ্টৱৰ্ক যেনে স্কুলৰ ৱৰ্কবিলাক থাকে আৰু সেইবিলাক কৰিব দি ষ্টুডেণ্টবিলাকে আমাক কাৰণ সিহঁতে নোৱাৰে ন কিছুমান তো সেইবিলাক সময় লাগে এদিন লাগে কিছুমান দুদিনমানো লাগি যায় কাৰণ একুৰেটলি আৰু খুব মেজাৰ কৰি জোখ মাখ কৰি আমি বনাব লাগে ধৰক এদিন মোক কী বোৰ্ড এটা বনাব দিছিলে আৰু এই কী বোৰ্ডখিনি কি হয় আপোনাৰ ক'ত কি কীটো আছে ছেইম হয় মানে আৰু কম্পিউটাৰ যোনটো চি পি ইউ হাঁ চি পি ইউ আৰু মনিটৰ বনাব দিছিলে মনিটৰত মাই কম্পিউটাৰ হওক গোটেইখিনি আমি মেজাৰ কৰি জোখ কৰি তাতে এইছ পি চেইছপি ষ্টাৰ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানে মানে সময় লাগে কাৰণ যেনেকৈ তেনেকৈ আঁকি দিব নোৱাৰি এখন ডাঙৰ আৰ্ট পেপাৰ লাগিব আৰ্ট পেপাৰত আপোনাৰ আঁকিব লাগে ধুনীয়াকৈ ধুনীয়াকৈ আঁকি মানে তাতে আপোনাৰ এনেকৈ সৰুসুৰা বস্তুবিলাকো খুব মানে মেটাৰ কৰে একে ভাল লাহে লাহে ধুনীয়াকৈ কৰিবলৈ তো সময় লাগে আৰু এদিনমান লাগে এখন আৰ্টৱৰ্ক মোৰ মানে লাগে আৰু সৰ্বনিম্ন কিছুমান সৰু মানে আৰু চাব বেছি আপোনাৰ মানে সময় কিমান লাগে ৱৰ্কটোৰ ওপৰত কথা যদি বেছি ডাঙৰ হয় এতিয়া মানুহৰ ড্ৰয়িং কৰিব লাগে তেতিয়া এইটো লাহে লাহে টাইম লাগে কাৰণ ছেকেণ্ডতে নোৱাৰি কাৰণ বহুত হেৰি থাকে আৰু কিছুমান সৰুসুৰা বস্তুতো পটককৈ হয় ধৰক হ'লেও এদিন লাগেই কাৰণ খুব সেই লাগে আৰু সৰু অকণমানি যদি অকণমানিতো ইমান সৰুসুৰা বস্তু অৰ্ডাৰ নাহেই বা ৱৰ্কত মানে আমি এইবিলাক মানে নিদিয়ে আৰু টান টান যোনবিলাক আছে সেইটোৱে লাগে আৰু সেইবিলাকে সময় লাগে এদিনমান লাগে এদিন লাগি যায়